পোহনীয়া চৰাই ব্যৱসায়ত আমি বহুত সন্মুখীন হ'ব লাগে কাৰণ পোহনীয়া চৰাই আমাক যেনেকে আমি যত্ন লওঁ তেনেকে আমি তেওঁলোকক গঁৰালত কিবা হেপাহে ধৰিছেনি হিয়ালে নিছেনি গ'লে কেনেবাকে হেৰি হেঁপাহেও নিয়ে সেইবো আমি ভালকে চাব লাগিব কেতিয়াবা কেনিবা যাবলৈ হ'লে গঁৰালটো ভালকে বন্ধ কৰি থৈ যাব লাগিব বন্ধ কৰি থৈ গ'লে আমাৰ ভাল হ'ব আৰু দেনা পানী যোগাৰ কৰি থৈ ভিতৰত দি থৈ যাব লাগিব আৰু ঘৰত মানুহ থাকে তেওঁলোককো মানুহজনকো ক'ব লাগিব যে আপুনি গঁৰালটো ভালকে চাব চাই পিনি হাঁহ কুকুৰাবোৰক দানাখিনি দি দিব আঁতৰত থাকিলেও আমি তেওঁলোকৰ প্ৰতি আমি জীৱ জন্তুসমূহৰ প্ৰতি যত্ন ল'ব লাগিব যত্ন নল'লে আমি একো কামত সফল নহয় আমি হাঁহ কুকুৰাক মানুহক যেনেকৈ যত্ন লওঁ হাঁহ কুকুৰা প্ৰতি আমি তেনেকে যত্ন ল'ব লাগিব হাঁহ কুকুৰাই আমাক বহুত লাভৱান কৰে সেইকাৰণে আমি গঁৰালটো চাফ চিকুণ কৰিব লাগিব তেওঁলোকক কেনেকে থ'ব লাগে আৰু বেমাৰৰ সন্মুখীন হৈছে নেকি আৰু কিবা বনৰীয়া জন্তুৱে আক্ৰমণ কৰিছে নেকি সেইবো আমি চকু কাণ দিব লাগিব কেতিয়াবা ডাঙৰ পুখুৰী থাকে পুখুৰীটো আমি তেওঁলোকক কিহবাই খাইছে নেকি আঁতৰৰ পৰা আমি চাই থাকিব লাগিব নহ'লে হাঁহ পোৱালি সৰুতে প্ৰায় কাউৰীয়ে নিয়ে কাউৰী কাউৰীয়ে নিয়ে আৰু আঁতৰত থাকিলে কেতিয়াবা পোৱালিবোৰ আহিবও নোৱাৰে আমি গৈ তেওঁলোকক খেদাই মেলি আনিব লাগিব আনি পিনি তেওঁলোকক খোৱা বস্তুৰ যোগাৰ দি দেনা পানী দি পিনি তেওঁলোকক থ'ব লাগিব নহ'লে আমাৰ জন্তু জীৱ জন্তু পোহা সাৰ্থকতা নহ'ব আমি সদায় হাঁহ কুকুৰাৰ প্ৰতি যত্ন যিমান ল'ম সিমানেই আমি লাভৱান হ'ম হাঁহ কুকুৰা গঁৰালত তেওঁলোকক খোৱা খাদ্যবোৰ সদায় চাফ চিকুণকৈ দিব লাগে চাফ চিকুণ মানে আমি যিবিলাক দেনা দিওঁ সেইকিটা ধুই মেলি দিব লাগে তেতিয়া বেমাৰ আজাৰো কম হয় আৰু চাফ চিকুণো হৈ থাকে আৰু হাঁহ কুকুৰাকিটাক গঁড়ালত কিমান হাঁহ কুকুৰা সোমাইছে কিমান পুহিছোঁ সেইটো আমি সদায় যত্ন ল'ব লাগিব চাব লাগিব গঁৰাললৈ নিওঁতে তেতিয়াহে আমি সুফল পাম গঁৰাল আঁতৰত থাকিলেও ৰাতিপুৱাও আমি গঁৰাল খুলিলে চাব লাগিব যে কিবা জীৱ জন্তুবিলাকক হেৰিবিলাক কুকুৰা হাঁহবিলাকক কেনেবাকে বনৰীয়া হেপা নেউলে নিচেহি নেকি সেইখিনি আমি চাব লাগিব যদি নেচাওঁ প্ৰায় গঁৰালতো কেতিয়াবা কিবা এটা কাৰণত মৰিবও পাৰে চাফ চিকুণ নকৰিলে সেইটো কাৰণে আমি যত্ন ল'ব লাগিব হাঁহ কুকুৰাই আমাক বহুত লাভৱান কৰে আমি হাঁহৰ প্ৰতি কুকুৰাৰ প্ৰতি তত্ত্বাৱধান ল'ব লাগিব সেইকাৰণে গঁৰাল ব্যৱসায় গঁৰালটোত আমি সদায় এইটোৱে জানিব লাগিব যে ব্যৱসায়ত পুহিম বুলি ভাবিলে আমি হাঁহ কুকুৰা সদায় সৰহকে পুহিব লাগিব অকল দুটা তিনটা হাঁহ কুকুৰা পুহি আমি লাভৱান হ'ব নোৱাৰোঁ আৰু গঁৰালটো যাতে ইমান সুন্দৰকে ডাঙৰকে বনাব লাগে যাতে হাঁহ কুকুৰা প্ৰায় এশ ডেৰশত ধৰে সেনেকুৱা হাঁহ কুকুৰা হ'লে আমি নিশ্চয় লাভৱান হ'ব পাৰিম যদি এটা দুটা পুহি আমি তেওঁলোকক যত্নহে ল'ব পাৰিম কিন্তু আমাৰ লাভৱান নহয় আমি উপকৃতও হ'ব নোৱাৰোঁ কাৰণ আমাৰ একোৱে লাভ নহয় খাই খাই বৈ থকাহে হ'ব হাঁহকেইটাৰ লগত এনেই চকু কাণ দিয়া হ'ব আমি পুহিলে সদায় সৰহকে পুহোঁ আৰু গঁৰালটো প্ৰায় ডেৰশ দুশজনী হাঁহ ধৰে সেনেকুৱাকে পুহিলে আমি বছৰেকত ইনকমটো আমাৰ বহুত হয় যদি কম ইনকম হয় তেতিয়া আমাৰ হাঁহে একো উপকৃত কৰিব নোৱাৰে কুকুৰাও ঠিক তেনেকে ধৰে আঁতৰতে অকমান ৰাখি গঁৰালটো ভালদৰে যত্ন লওঁ কুকুৰা বেমাৰ আহিলোঁ ধক আৰু কিবাকিবি হ'লেও বনৰীয়া বস্তুৱে আক্ৰমণ কৰিলেও আমি সদায় চাবলগীয়া হয় তেওঁলোকক যত্ন ল'ব লাগে আঁতৰত ৰাখোঁ একোৱে যাতে নহয় আৰু ঘৰৰ মানুহজনকো কওঁ যে বস্তু এটা পুহিলে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে আমি সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব ঘৰত তোঁহ বা দেনা নহ'লেও আমি বেলেগৰ পৰা কিনি আনি হ'লেও খোৱাব লাগিব কুকুৰাক চাউল ধান দিওঁ হাঁহকো তেনেকেৰে ধান আৰু তোঁহগুৰি দিওঁ দি পিনি তেওঁলোকক খাদ্য ৰাতিপুৱা গধূলি দুপৰীয়া তিনিবাৰ দিয়া হয় তেওঁলোকক খুৱাই খোৱাৰ লগে লগে আমি জানো যে তেওঁলোকে যথেষ্ট উপকৃত হৈছে আৰু ডাঙৰ হৈছে তিনি চাৰি মাহৰ ভিতৰতে হাঁহ কুকুৰা আমি বিকিব পাৰোঁ কুকুৰা বিকিও আমি বহুত লাভ কৰোঁ হাঁহ বিকিও আমি বহুত লাভৱান হওঁ সেইকাৰণে আমি সদায় জানিব লাগিব যে আমি কি ধৰণে কৰিলে ব্যৱসায়ত উন্নতি কৰিব পাৰিম কেনেধৰণে আমি ব্যৱসায় কৰিলে যে আমাৰ ঘৰখন চলিব আমাৰ সকলো দিশত আগবাঢ়ি যাব এটা গঁৰালটোত যাতে কুকুৰা হাঁহ থাকিলেও বহুত দেখনীয়াৰ হয় আৰু ভালো লাগে কুকুৰা হাঁহ পুহিলে আমাৰ ঘৰখন মেলি দিয়াৰ লগে লগে নধৰা হৈ যায় আৰু কেনেকে ধৰণে তেওঁলোকে আহে মতাৰ লগে লগে কুকুৰা হাঁহ হাঁহকো মতা নিয়ম আছে কুকুৰাকো ঠিক তেনেদৰে আমি সদায় তেওঁলোকৰ প্ৰতি যত্ন ল'ব লাগিব যত্ন কৰিলে আমি সুফল পাম যদি আমি একো যত্নই নকৰোঁ হাঁহ কুকুৰা পুহি তেতিয়া আমি লাভৱান নহওঁ সেইকাৰণে পোহনীয়া চৰাই বা কুকুৰা আমি হাঁহ কুকুৰা আমি ব্যৱসায়ত পুহিম বুলি ভাবিলে আমি সদায় লাভৱান হ'বলৈ হ'লে সৰহকে পুহিব লাগিব আমাৰ গঁড়ালত প্ৰায় সত্তৰ আশীজনী থাকেই আমি তেওঁলোকক কণী চনি পাৰে পাৰি পিনি আকৌ পোৱালি উলিয়াই কণী বিক্ৰী কৰোঁ বজাৰত বজাৰত বিক্ৰী কৰিও ঘৰখনত লাভৱান কৰি পিনি বয় বস্তু আনো আৰু ঠিক তেনেদৰে দোকানো আছে দোকান মোৰ সামান্যখনি দোকানো আছে দোকানখনতো মই কণী চনিৰ তাতো ব্যৱসায়ত লগাওঁ কুকুৰা যদি ত্ৰিছজনীৰ আছে ত্ৰিছটাকে ডেইলি নেপাৰিলেও বিছটা কণী পাৰিলেও আমি দোকানত বিক্ৰী কৰিব পাৰোঁ সেইটো কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে হাঁহ কুকুৰা পুহি উন্নতি কৰি আহিছোঁ আগলৈও উন্নতি হ'ব বুলি ভাবোঁ হাঁহ কুকুৰাই আমাক যথেষ্ট উপকৃত কৰে সেইকাৰণে মানুহে মহিলাসকলে সদায় ব্যৱসায়ত লগাম বুলি হাঁহ কুকুৰা পুহিব লাগে অকল যে চাকৰি কৰিলেই নহ'ব হাঁহ কুকুৰা পুহিও মানুহ বহুত উপকৃত হৈছে মানুহে সদায় জানিব লাগে যে আমি কি কৰিলে আমি লক্ষ্যত আমি উপনীত হ'ব পাৰিম এটাই লক্ষ্য ল'ব লাগে যিটো লক্ষ্য আমি সৰুপা হাঁহ সৰহকে আনিব নোৱাৰিলে প্ৰথম দুজনীমান আনি পিনি ব্যৱহাৰ কৰি পেলাই তাৰপিছত বহলাই বহলাই ডাঙৰ হৈ যাব সেইকাৰণে মই হাঁহ পুহি আৰু কুকুৰা পুহি বহুত লাভৱান হৈছোঁ সেইকাৰণে মই কৈছোঁ আনকো কৈছোঁ যে হাঁহ কুকুৰা পুহি পুহি আপোনালোকে পৰিয়াল চলাব পাৰিব কিন্তু যত্ন ল'ব লাগিব বেমাৰ আজাৰ হ'লেও তেওঁলোকক প্ৰতিপালন কৰিব লাগিব ওচৰত পশু হাঁহ কুকুৰাৰ চিকিৎসালয় আছে বা পশু চিকিৎসালয় আছে তাতো আপোনালোকে দৰৱ পানী আনি খুৱাব লাগিব তেতিয়াহে হাঁহ কুকুৰাও বেমাৰ আজাৰ নহয় জ্বৰ চৰ উঠিলেও তেওঁলোকক কেনেকুৱা ধৰণে ল'ব লাগে সেইটো আপোনালোকে নিজে যত্ন ল'ব ময়ো ঠিক তেনেকে যত্ন লৈ আছোঁ হাঁহ কুকুৰা পুহি আমি বহুত লাভৱান হৈছোঁ লাভ কৰি পিনি আজি ঘৰখন নিয়মীয়াকে চলাই আছোঁ নিয়মীয়াকে চলাই আছোঁ মানে পইচা পাতিৰ ক্ষেত্ৰত ইমান অসুবিধা নহয় আজি কিবা এটা লাভ বুলি ক'লে আমি হাঁহ কুকুৰা এটা বিকি দিওঁ আজিকালি হাঁহৰ দাম হৈছে পাঁচশ ছশ টকা পাঁচশ ছশ টকা মই যদি পাঁচটা হাঁহত বিকি দিওঁ পাঁচ পাঁচগুণ পঁচিছশ টকা পঁচিছশ টকা মোৰ অসুবিধা হ'লে মোৰ পটককে সেই হাঁহকিটা বিকিয়ে ওলায় কুকুৰা ঠিক তেনেদৰে ৱেটৰ কেজিত তিনিশ বিছ টকা তিনিশ বিছ টকা হ'লেও মই চাৰি পাঁচ কেজি কুকুৰা বিকি দিলেও মোৰ সেই পইচাকিটা ওলাই যায় আজি যদি মোৰ যিটো অভাৱ হৈছে মোৰ যিটো যিটো অভাৱত মই সীমিত মই সেইখিনি মই অভাৱ দূৰ কৰিব পাৰোঁ কেতিয়াবা বিহুৱে সংক্ৰান্তিয়ে মোৰ যদি পইচা পাতি নহয় তেতিয়া মই হাঁহ কুকুৰা বিকিয়ে মই ঘৰখন চলাব পাৰোঁ হাঁহ কুকুৰা বিকিলেই বিহু খৰচ পাতি আহে ঠিক তেনেদৰে পূজা আহিলেও ঠিক তেনেদৰে কাপোৰ কানি লওঁ ক'লেও হাঁহ কুকুৰা বিকিয়ে ল'ব পৰা হয় সেইকাৰণে হাঁহ কুকুৰা পুহিলে মানুহে লাভৱান হ'বলৈ চেষ্টা কৰিব লাগে প্ৰতিটো ক্ষেত্ৰত হাঁহ কুকুৰাই মানুহক বহুত উপকৃত কৰে মই যেনেকে উন্নতি কৰিব বিচাৰোঁ ঠিক আনকো ক'ব বিচাৰোঁ যে আপোনালোকে হাঁহ কুকুৰা পুহি উন্নতি কৰক আৰু হাঁহ কুকুৰাই মানুহৰ ব্যৱসায় কামত বহুত উন্নতি লাভৱান কৰে আৰু সৰহকে পোহক কমকে পুহি লাভ নাই মই যেনেকে পুহিছোঁ আপোনালোকেও পোহক কণী বিকি আৰু কৰিও খাব পাৰিব ব্যৱসায় চলাব আৰু নিজে খাওঁ ক'লেও আজি ঘৰত অভাৱ নহয় আলহী এটা আহিলেও হাঁহ এটা মাৰি খাওঁ ক'লেও কুকুৰা এটা মাৰি খাওঁ ক'লেও পাৰি কিন্তু মাছ মাংস কিনিব গ'লে কিমান দৰকাৰ সেইকাৰণে আমি নিজৰ কামখিনি আমি নিজে চিনচিয়েলিকে কৰিব পাৰিলে আমাৰ ৰাস্তা সদায় মুকলি হৈ থাকে পইচা কোনো অভাৱ নহয় আমাৰ মানুহজনক খুজিবলৈও দৰকাৰ নাই আমি নিজেই যি বিক্ৰী কৰোঁ আমাৰ নিজৰ কথা হাঁহ বিকোঁ কুকুৰা বিকো ঠিক তেনেদৰে আমি সদায় সৰু ৰাতিপুৱাৰ পৰা হাঁহ কুকুৰা কেনেকেদৰে প্ৰতিপালন কৰিব লাগে আমি সেইখিনিকে চাই থাকোঁ ঘৰৰ কাম কৰা বাহিৰেও আমি তেওঁলোকক যত্ন লওঁ যত্ন লৈ পিনি প্ৰতিদিনে আমাৰ ব্যৱসায়ত খতাই আছোঁ সেইকাৰণে আমি ভাবি থাকোঁ যে হাঁহ কুকুৰাই আমাক প্ৰতিটো ক্ষেত্ৰতে উন্নতি কৰিছে এটা ক্ষেত্ৰত নহয় নহয় যিটো ভাবোঁ সেইটোকে সিদ্ধি হয় আজি ক'বালে যাবলে হ'লেও বোলে দিগদাৰ হৈছে কণীকে পোন্ধৰটা বিকি থৈ যাওঁ সেইভাগেও দছ টকাকে হ'লেও পোন্ধৰটা কণীত ডেৰশ টকা সেইদৰে মোৰ ব্যৱসায় ক্ষেত্ৰত বা অইনলে যাবলৈ হ'লেও যাতায়ত ব্যৱস্থাটোতো মোৰ সুবিধা হয় সেইকাৰণে মই আনক খুজিবলগীয়া হোৱা নাই মই ভাবোঁ যে হাঁহ কুকুৰাই আমাক যথেষ্ট উন্নতি কৰি দিছে উন্নতি হ'ব ঘৰখনতো আজি কিবা অভাৱ হৈছে ঘৰত কিবা এটা দৰকাৰ হ'লে ল'ৰা ছোৱালী পঢ়িবলৈ হ'লেও কিবা এটা কৰিবলৈ হ'লেও লাগে বুলি ক'লে কিতাপ পত্ৰ নাইকিয়া হ'লেও হাঁহ কুকুৰা বিকি আমি লাভৱান হৈছোঁ সেইকাৰণে সকলো দিশতে হাঁহ কুকুৰাই আমাক যথেষ্ট উন্নতি পথত আগবঢ়াই নিছে আমি যেনেকে যত্ন লওঁ তেনেকে আমাক ফলাফলো দিছে সকলো দিশত ফলাফল পাবলৈ হ'লে আমি কষ্ট কৰিব লাগিব আমি যত্নও ল'ব লাগিব গঁৰালো চাফ চিকুণ কৰিব লাগিব সদায় আমি নিয়মীয়াকে চাফ চিকুণ কৰি ৰাখিলে আমাৰ হাঁহ কুকুৰা কেতিয়াও দুৰ্ঘটনাৰ পৰা দূৰত থাকিব বেয়া অঘটনো নঘটে সেইকাৰণে আমি সদায় ৰাতিপুৱা গধূলি চাব লাগিব আমাৰ ঘৰত হাঁহ কুকুৰা আহিছেনে নাই কেনেকে কিবা আক্ৰমণ কৰিছে নি ক'ৰবাত মেলি পোৱালিকিটা জোপোকা লাগি আছে নি চাই পিনি আমি আগবঢ়াই আনিব লাগিব তেতিয়া আমাৰ ঘটনাৰ পৰা মুক্ত হ'ব আঁতৰত থাকিলেও আমি তাক যত্ন ল'ব লাগিব যদি যত্নই নলওঁ বস্তু পোহাৰ প্ৰতি আমাৰ সাৰ্থকতা নাথাকে সাৰ্থকতা থাকিলে আমি সুফল অৰ্জনো পাম জীৱন বাটত এদিন নহয় এদিন আগবাঢ়ি যাব পাৰিম যিটো ভাবোঁ সেইটোৱে সিদ্ধিমুকুতি হ'ব যদি নেভাবো কষ্টও নকৰোঁ পুহিছোঁ বুলি আমি তেওঁলোকক যদি চোৱা চিতাও নকৰোঁ তেতিয়াহ'লে আমাৰ কোনো কাম সিদ্ধি নহয় সেইকাৰণে মই ভাবোঁ যে হাঁহ কুকুৰা পুহি যেনেকৈ সুফল পাইছোঁ তেনেদৰে প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু ঘৰখনৰ অকমান উন্নতি পথত আগবাঢ়ি যাব বুলি মই ভাবিয়ে ই হাঁহ কুকুৰা ব্যৱসায় কামত লগাইছোঁ ঠিক তেনেদৰে আমি সকলোৱে লাভৱান হ'ম আৰু চবকে কৈছোঁ হাঁহ কুকুৰা পোহক উন্নতি পথলে যাব আৰু হাঁহ কুকুৰাই আমাক যথেষ্ট উন্নতি দিব এই